আমাৰ ৰন্ধনৰ বাবে অত্যাৱশ্যকীয় বুলি ভাবি বিবেচনা কৰিব পৰা সজুলি আমাৰ পাকঘৰত বিভিন্ন ধৰণৰ হ'ব পাৰে যিবিলাক যিবিলাক গেজেট বা সঁজুলিৰে আমি আমাৰ ৰন্ধনটো সুকলমে বা সুফলে কৰিব পাৰোঁ ধুনীয়াকৈ আমি ৰান্ধিব পাৰোঁ তাৰে ভিতৰত আটাইতকৈ জ জৰুৰি বিশেষ এ এটা গেজেটত মই ক'ব বিচাৰিছোঁ ধৰক গ্ৰাইণ্ডাৰ গ্ৰাইণ্ডাৰ যিহক নেকি আমি বিভিন্ন ধৰণৰ মচলা বা চাটনি বা আমাৰ বিভিন্ন ধৰণৰ বস্তু আমি গুড়ি কৰিব পাৰোঁ কম সময়তে আগৰ দিনত আগৰ দিনত আছিলে যে আইতাসকলে মাসকলে পটাত পটাত পিচিছিলে আজিকালি যিহেতু আমাৰ সময় কম অত্যন্ত আমি ব্যস্ত থাকোঁ আমাৰ সময় যিহেতো বহুত কম থাকে হাতত আমি অতি কম সময়ৰ ভিতৰতে কিছুমান কাম কৰি ওলাই যাবলগীয়া হয় আৰু তেনেক্ষেত্ৰত আমাৰ কিছুমান যেনেকৈ ধৰক গ্ৰাইণ্ডাৰৰ কথা ক'লোঁ মই গ্ৰাইণ্ডাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ এইটো আমি ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰতে আমাৰ ৰন্ধন সামৰিব পাৰোঁ আৰু ঠিক তেনেকৈ গ্ৰাইণ্ডৰৰ দৰে আমি ধৰিব পাৰোঁ প্ৰেছাৰ কুকাৰ প্ৰেছাৰ কুকাৰত প্ৰেছাৰ কুকাৰৰ বহুত সুবিধা আছে যেনে প্ৰেছাৰ কুকাৰত যদি আমি ৰান্ধোঁ তেতিয়া তাৰ যিখিনি নিউট্ৰিয়েণ্টছ থাকিব লাগে ভিটামিনৰ পৰা আদি কৰি প্ৰ'টিন যিখিনি আমি আমাৰ সাধাৰণতে শৰীৰৰ কাৰণে দৰকাৰ সেইখিনি যদি আমি কুকাৰ এটাত বনাওঁ প্ৰেছাৰ কুকাৰত সেইখিনি ধুনীয়াকৈ থাকি যায় আৰু প্ৰেছাৰ কুকাৰত যদি আমি বনাওঁ অতি কম সময়তে যিটো নেকি যি বস্তুটো আমি ৰান্ধোঁতে ধৰক আধা ঘণ্টা লাগিব প্ৰেছাৰ কুকাৰত যদি আমি বনাওঁ তেতিয়া সেইটো বস্তু ঠিক একে বস্তুখিনিয়ে আপোনাৰ পোন্ধৰ মিনিট বা তাতকৈ অলপ কম সময়তে প্ৰস্তুত কৰিব পৰা যায় চ' সেইকাৰণে ভাবিছোঁ যে প্ৰেছাৰ কুকাৰটো আমাৰ কাৰণে এটা অত্যাৱশ্যকীয় পাকঘৰৰ সঁজুলি বুলি মই ভাবোঁ তাৰপাছত ঠিক তেনেকৈ গ্ৰাইণ্ডাৰ প্ৰেছাৰ কুকাৰ তাৰ বাহিৰেও আমি ভা ধৰি ল'ব পাৰোঁ ধৰক এপ্ৰনখন এপ্ৰনখন ধৰি লওক এপ্ৰনখন ৰান্ধোঁতে আমাক বহুত দৰকাৰ ক'বাত ক'ৰবালৈ যদি আমি অতি সোনকালে যাব আছে সাজি কাচি আমি যদি যদি আমি অফিচলৈ যাবলৈ আছে ড্ৰেছ কৰা পিছত আমাৰ যদি ৰান্ধিবলৈ অসুবিধা হয় তেতিয়া আমি কি কৰোঁ এপ্ৰনখন মেৰিয়াই লৈ আমি খুব খুব সুকলমে অতি পৰিষ্কাৰৰূপে আমি ৰান্ধা ৰন্ধা কামটো কৰি আমি আমাৰ নিৰ্দিষ্ট কামলৈ ওলাই যাব পাৰোঁ ঠিক তেনেকৈ ধৰক গ্ৰাইণ্ডাৰ কুকাৰ তাৰ বাহিৰে আমাৰ আৰু বিভিন্ন ধৰণৰ সঁজুলি আছে ধৰক ড' মেকাৰ ড' মেকাৰটো হ'ল য'ত নেকি আমি আটা গুঠিব পাৰোঁ আটা মাৰিব পাৰোঁ আটা সাধাৰণতে হাতেৰে মাৰিলে অলপ সময় লাগে আৰু অলপ কষ্ট হয় যদি আমি ড' মেকাৰটো ইউজ কৰোঁ তেতিয়া আমাৰ আটাটো মাৰিবলৈ বহুত সুবিধা হয় হাতেৰে চুই থাকিব নালাগে আপুনি জোখৰ নিজৰ জোখমতে আপোনালোকে তাত সামগ্ৰীখিনি দি পিনে আমি আটাখিনি মাৰি ল'ব পাৰোঁ অতি কম সময়ত আৰু সেইখিনি মাৰি আমি বেলেগ কামত ব্যস্ত হৈ থাকিব পাৰোঁ ঠিক তেনেকৈ আমাৰ আৰু এটা আমি ধৰিব পাৰোঁ জুচাৰ জুচাৰটো ৰান্ধাৰ সময়ত আমাৰ এটা গেজেট সঁজুলি বহুত উপকাৰী হয় যিহৰ থ্ৰুয়েদি আমি কিছুমান ধৰক আজিকালি যিহেতু স্বাস্থ্যজনিত কাৰণে সকলোবোৰ খুব সচেতন হয় সেইকাৰণে আমি জুচাৰটো ইউজ কৰিলেও ব্যৱহাৰ কৰিলেও বহুতখিনি সুবিধা হয় জুচাৰটো ধৰি লওক ফল মূলৰ জুইচ বা কিছুমান পাচলিৰ জুইচ সেইবিলাক বনাই আমি আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আমি সচেতন হ'ব পাৰোঁ স্বাস্থ্যৰ স্বাস্থ্য আমি বজাই বনাই ৰাখিব পাৰোঁ ঠিক তেনেকৈয়ে পাকঘৰৰ অতি আৱশ্যকীয় গেজেট বা সঁজুলি ভিতৰত পৰিছে কটাৰীখন কটাৰীখন কটা যিহেতু আমি বিভিন্ন ধৰণৰ বস্তু কাটিবলগীয়া হয় কটাৰীখন নহ'লেটো নহ'ব চ' মই ভাবোঁ যে কটাৰীখন এখন বহুত অত্যাৱশ্যকীয় গেজেট বুলি